আমি গৰু গোবৰৰপৰা বহুত খেতি কৰিব পাৰোঁ তাৰপিছতে এতিয়া ধৰি লওক আমি পুলিকেইটামান ৰুলোঁ সেই পুলিকেইটাত কি কয় বোলে সাৰ জাবৰ দিওঁ সাৰ জাবৰ দি পেলাইহেনি পুলিকেইটা প্ৰবল কৰি ৰাখোঁ আৰু গৰুৰপৰা গৰু ছালৰপৰা দবা বজা দবা বনাব পাৰোঁ খোল বনাব পাৰোঁ নেগেৰা বজাব পাৰোঁ বনাব পাৰোঁ তাৰপৰা ঢোল বনাব পাৰি ম'হৰ সিংৰপৰা পেঁপা বনাব পাৰি তাৰপিছতে আকৌ হেৰিৰপৰা কি কয় বোলে ম'হৰ সিংৰপৰা তাৰপিছতে এতিয়া ধৰি লওক আমি খেতিটো কৰিলোঁ গৰু গোবৰ দি পেলাইহেনি তাত সাৰ জাবৰ দি পেলাহেনি পুলিকেইটা প্ৰবল কৰি ৰাখিলোঁ তাৰপিছত আকৌ কি কয় বোলে গৰু গাখীৰৰ গাখীৰৰপৰাও আমি কিছুমান পইচা পাওঁ আৰু এতিয়া কুকুৰা হাঁহ পুহিলেও কুকুৰা হাঁহৰপৰাও আমি ধৰি লওক কি কয় বোলে কণী পাওঁ তাৰপৰা মাংসও পাওঁ হাঁহ কুকুৰা পালি তাৰপিছতে আকৌ হাঁহ কুকুৰা পালি পেলাহেনি তাৰপিছতে আকৌ হেৰি পাওঁ মাংস বিকিবও পাৰোঁ আৰু ঘৰতো খাওঁ আৰু এতিয়া ছাগলী পুহিলোঁ যেনিবা ছাগলী মতা দিলে মানে আমি খাচী কৰি ৰাখোঁ মাইকী দিলে পেঠি কৰি ৰাখোঁ তাক পোৱালি জগাওঁ পোৱালি জগাই পেলাহেনি আমি আকৌ যেনিবা ডাঙৰ দীঘল কৰি তাক হেৰি কৰোঁ কি কয় বোলে আকৌ বিকো বিক্ৰী তাত দুই এটকা পইচাও পাওঁ সেই দুই এটকা পইচাৰ কাৰণে আমি যেনিবা সেই পশু পালন কৰোঁ অঁ